গীত এটা সম্পূৰ্ণ শুদ্ধকৈ গাব নোৱাৰিলে মনত আচলতে বহুত মানে বহুত বেয়া অনুভৱ হয় তো বহুত মানে দুখ লাগে বহুত দুখ লাগে যেতিয়া গীত এটা আমি যেতিয়া মই মানে গীতটো মানে সম্পূৰ্ণকৈ গাব খোজোঁ কিন্তু সম্পূৰ্ণকৈ গাব নোৱাৰোঁ তেতিয়া এনেকুৱা মানে মানে মনত দুখ লাগে সেইটো মানে কেনেকৈ কম আৰু বুজাব নোৱাৰে মই যেতিয়া গীতবোৰ গাওঁ তেতিয়া ভাবোঁ যে এইটো গীত বহুত শুদ্ধকৈ আৰু স্পষ্টকৈ গাব পাৰিলেহে মোৰ ভাল লাগিব কিন্তু যেতিয়া মই গাব খোজোঁ ট্ৰেকৰ লগত মিলাব খোজোঁ কিন্তু যেতিয়া নিমিলে বা সুৰৰ যেতিয়া সুৰৰ যেতিয়া মানে দেখা পাওঁ যে এই সুৰটো নিমিলে সেই সুৰটো নিমিলে তেতিয়া মানে বহুত মানে খং উঠি যায় এইপিনে গানটো গাব লাগে কিন্তু এইখিনি সময়ত মই গানটো মানে ফিনিছ কৰিব লাগে কিন্তু মই গানটো গা গাবও পৰা নাই শুদ্ধকে বহুত দুখ লাগে মানে বহুত মানে ভগৱানক আৰধনা কৰি ভাবোঁ যে নহয় এইবাৰ গীতটো শুদ্ধকৈ গাব পাৰিব লাগিব কিন্তু মই নোৱাৰোঁ তো এইটো এটা মোৰ ডাঙৰ এটা অভিজ্ঞতা আছে আচলতে মই ট্ৰেকত যেতিয়া ষ্টাৰ মেকাৰত গা গীতবোৰ গাওঁ বা যেতিয়া যেতিয়া মই এটা গীত গাব চেষ্টা কৰোঁ বা মোৰ হেঁপাহ লাগে গীতটো গাবলৈ কিন্তু মই যেতিয়া গাব নোৱাৰোঁ শুদ্ধকৈ তেতিয়া মই মানে মৰি যোৱা যেন লাগে মানে এতিয়া মই ভগৱানক বাৰে বাৰে আৰাধনা ভক্তি কৰি যে নহয় এইবাৰ হ'বা বাবা এইবাৰ হ'বা কিন্তু গীতটো নহয় যেতিয়া গীতটো মিলি যায় যেতিয়া মই শুনিম যেতিয়া এটা গীত যদি শুদ্ধকৈ মই মিলি মানে গাব পাৰোঁ বা ট্ৰেকৰ লগত বা মিউজিকৰ লগত যেতিয়া মিলাই গাব পাৰোঁ মনত ইমান শান্তি লাগে সেইটো মানে কেনেকৈ বুজাম সেইটো মানে ঈশ্বৰক কওঁ আৰু এইটো আপোনাৰ কাৰণে অৰ্পণ কৰিলোঁ বা সকলো মোৰ ফ্ৰেণ্ডছ মোৰ যিবিলাক শুভাকাংক্ষী আছে তেওঁলোকৰ কাৰণে মই এই গীতটো উপহাৰ দিলোঁ কিন্তু যেতিয়া মই গীত এটা শুদ্ধকৈ গাব নোৱাৰোঁ তেতিয়া উহ মানে ইমান আঘাত লাগে মৰি যোৱা যেন লাগে আৰু সেইকাৰণে মানে গীত এটা মানে এটা গীতত মোৰ মানে পঁচিছ ত্ৰিছ পঞ্চাছ বাৰ পৰ্যন্ত মানে চৰ্চা কৰিব লগা হয় এটা গীত গাবলে মানে শুদ্ধকৈ আৰু এদিন নহয় দুদিন নহয় বহুত এটা গীত বহুত মানে ভালকৈ গাবলৈ হ'লে বহুতবাৰ ভালকৈ শুনিব লাগে এইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা আছে গীত গীতটো হ'ল ঈশ্বৰৰ ঐশ্বৰিক দান তো এইটো ইমান এইটো সাধনাৰ বস্তু গীতটো হ'ল সাধনাৰ বস্তু বহুত সাধনা বহুত ভক্তি শ্ৰদ্ধাৰে এটা গীত গাব লাগে তো গীত এটা শুদ্ধকৈ গাব নোৱাৰিলে মনত মোৰ মৰি যোৱা যেন লাগে মোৰ বহুত আঘাত লাগে মোৰ বহুত চকুৰ পানী ওলাই যায় মানে কেনেকৈ বুজাম আৰু ক'ব নোৱাৰোঁ আৰু গতিকে গীত এটা গা শুদ্ধকৈ গাব পাৰিলেহে মনত মানে শান্তি লাগে আৰু বহুত ভাল লাগে তো এনেদৰে গীত সংগীতৰ ক্ষেত্ৰখনত কি ক'ম বহুত ধৰণৰ অভিজ্ঞতা আছে যেতিয়া এটা গান আমি গীতটো যেতিয়া গাম বুলি ভাবোঁ যদি গাব নোৱাৰোঁ মানে কেতিয়া গাব পাৰিম কেতিয়া গাব পাৰিম যদি গাব নোৱাৰোঁ মানে চকুৰ পানী নিজে নিজে ওলাব ধৰে তো বহুত দুখ লাগে মানে মই একো কামৰে নহ'লোঁ তেনেকুৱা নিচিনা অনুভৱ হয় আৰু আৰু যেতিয়া ভাবোঁ নহয় এই গীতটো মই গাব লাগিব গাব লাগিব কিন্তু নাই মই নোৱাৰোঁ নোৱাৰিলে তেতিয়া মই মানে কি কৰিম মানে তথাপিও মই এটাই কম যে গীত এটা শুদ্ধকৈ গাব গাব যেতিয়া পাৰোঁ তেতিয়া মানে শান্তি লাগে আৰু বহুতখিনি আমাৰ সাধনাৰ প্ৰয়োজন হয় বহুতখিনি আমাৰ মানে চৰ্চাৰ প্ৰয়োজন হয় যেতিয়া চৰ্চা অব্যাহত থাকে তেতিয়া আমি গীত এটা শুদ্ধকৈ গাব নিশ্চয় পাৰিম বা পাৰোঁ তো সেই তেনেকুৱা এটা মোৰ ডাঙৰ অভিজ্ঞতা আছে ষ্টাৰমেকাৰত যেতিয়া মই গীতবোৰ গাওঁ যেতিয়া মোৰ ট্ৰেকত নিমিলে তেতিয়া মানে ইমান আঘাত লাগে মানে আৰু ক'বও নোৱাৰি যেতিয়া যিহেতু হাউচৱাইফ হয় হাউচৱাইফৰ বহুত কাম থাকে তো মই যেতিয়া মানে কাম কৰি থাকোঁ ঘৰৰ যে ঘৰৰ যেতিয়া যিকোনো কাম কৰি থাকোঁ তেতিয়া মই গীতবোৰ শুনো মোবাইলত গীত লগাই দি তেনেকৈ মই গীতবোৰ শুনো আৰু কোনটো সুৰ ক'ত কেনেকৈ গৈছে তেনেকৈ মানে মানে মই চেষ্টা কৰোঁ মানে গাবলৈ তো মোৰ এনেদৰে মই গান শিকোঁ তো যেতিয়া এই সময়খিনিৰ যে কিমান মূল্য যে নহয় মই আজি এই গীতটো ট্ৰেকত মিলাম তো ট্ৰেকত মিলাব নোৱাৰিলে মই মৰি যোৱা যেন লাগে চকুৰ পানী মানে নিজে নিজে নিজে নিজে চকুৰ পানী ওলাব ধৰে আৰু মানে কি ক'ম বা বহুতখিনি দুখ লাগে আৰু বাৰে বাৰে সৰস্বতী মাক ধ্যান কৰোঁ মা মই যাতে গীতটো ভালকৈ গাব পাৰোঁ গীতটো ভালকৈ গাব পাৰোঁ মোক আশীৰ্বাদ কৰিবা আশীৰ্বাদ কৰিবা তো মাৰ চকুৰফালে চাওঁ য'ত মই গীত গাওঁ তাৰ আগতে সৰস্বতী মাৰ মই এটা ছবি ৰাখিছোঁ আৰু সেই ছবিখনক ধ্যান কৰোঁ তো এনেদৰে মই গীতত যাওঁ আৰু গীতটো শেষত মই গাব পাৰোঁ নোৱাৰা নহয় তো কিন্তু এটা গীত যেতিয়া মানে এইখিনি সময়ত মই এই গীতটি গাব লাগিব কিন্তু মই গাব নোৱাৰোঁ মানে এই সময়খিনি মানে তাৰ পিছতে মোৰ কিবা এটা বেলেগ কাম আছে তেতিয়াতো মোৰ উপায় নাই তেতিয়া শুদ্ধকৈ মানে গোটেইখিনি গাব নোৱাৰোঁ যিখিনি পাৰোঁ সেইখিনিয়ে মই ৰাখি থৈ দিওঁ বা চেয়াৰ কৰি থৈ থৈ দিওঁ মোৰ প্ৰফাইলত বা কিহঁত এনেদৰে মই গীতৰ মাজত আছো আৰু গীত মানে এটা হ'ল ঈশ্বৰৰ ঐশ্বৰক দান তো এই ঐশ্বৰক দানটো মই সদায় মই মোৰ গীত বুলি ক'লে মোৰ আৰাধনা হয় মোৰ ভক্তি হয় তো মই বহুত চেষ্টা কৰোঁ বহুত ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ বা এই ঈশ্বৰৰ ঐশ্বৰিক দানটো মই ভালকৈ ৰখাৰ চেষ্টা কৰোঁ বা কৰিম চিৰজীৱনলৈ তো এনেদৰে গীতৰ মাজত আছো আৰু গীত এটা শুদ্ধকৈ গাব নোৱাৰিলে মই আৰু মানে এটা ডাঙৰ এটা বেয়া অনুভৱ হয় মানে মই কি একোৱে কামৰ ন কামোৰে নহ'লোঁ এটা গীতো ভালকৈ গাব নোৱাৰোঁ তো ইয়াৰ নিচিনা আৰু কি হ'ব পাৰে তো এয়াই আৰু গীত এটা শুদ্ধকৈ গাব নোৱাৰিলে মনত বহুত আঘাত লাগে এইখিনিয়ে তো যিমান দূৰ পাৰোঁ চেষ্টা কৰোঁ শুদ্ধকৈ গাব যিমান দূৰ পাৰোঁ চেষ্টা কৰি যাম শুদ্ধকৈ গাব আৰু যিমান দূৰ পাৰোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে গীত এটা সম্পূৰ্ণকৈ শুদ্ধকৈ গাব পাৰোঁ এইখিনিয়ে তো গীত এটা সম্পূৰ্ণকৈ শুদ্ধকৈ গাব পাৰিলে বহুতখিনি মানে শান্তি লাগে আৰু গাব নোৱাৰিলে মানে কেৱল চকুৰ পানী কেৱল চকুৰ পানী কেৱল চকুৰ পানী নিজে নিজে ওলাই থাকে এই এই আৰু মানে আৰু কি ক'ম বহুতখিনি আঘাত লাগে গীত এটা যদি সম্পূৰ্ণকৈ গাব নোৱাৰোঁ তো গীত এটা সম্পূৰ্ণকৈ সম্পূৰ্ণ শুদ্ধকৈ গাব নোৱাৰিলে বহুতখিনি বাৰে বাৰে কৈছোঁ বহুত মানে বহুত দুখ লগা পৰিস্থিতি হৈ পৰে মোৰ তো নিজকে মানে বহুতখিনি আঘাত লাগে এই আৰু গীত এটা সম্পূৰ্ণকৈ সম্পূৰ্ণ শুদ্ধকৈ গাব নোৱাৰিলে মনত এটা অশান্তি অনুভৱ হয় মনত এটা আঘাত অনুভৱ হয় আৰু বহুতখিনি বেয়া অনুভৱ হয় মানে যন্ত্ৰণাদায়ক এটা অনুভৱ হয় তো গীত এটা সম্পূৰ্ণ শুদ্ধকৈ গাব নোৱাৰিলে মনত বহুতখিনি আঘাত এটা অনুভৱ হয় তো ভালকৈ গোৱাৰ চেষ্টা কৰিব লাগে ধন্যবাদ